অসমীয়া ভাষাত প্ৰচাৰ হোৱা বহুত অনতাৰ কেন্দ্ৰ আছে যেনে অল ইণ্ডিয়া ৰেডিঅ' অসমীয়া এইবোৰে অসমীয়া মানুহৰ ভাষিক আৰু সংস্কৃতিক পচন্দ হিচাপে নিজৰ প্ৰগ্ৰেমবোৰ আগবঢ়ায় যেনে গান বাতৰি আৰু সাংস্কৃতিক কণ্টেক্ট অল ইণ্ডিয়া ৰেডিঅ' আকাশবানী বুলিও কোৱা হয় যিয়ে অসমীয়া সেৱা গুৱাহাটীৰ পৰা আগবঢ়ায় এইটো ব্ৰডকাষ্ট হয় এক শূন্য তিনি পাঁচ এ এম অল ইণ্ডিয়া ৰেডিঅ' অসমীয়াই বহুতো প্ৰগ্ৰেম আগবঢ়ায় যেনে ৰাতিপুৱাৰ বাতৰি যোনটো সাতটা পোন্ধৰ বজাত মানুহৰ বাবে সম্প্ৰচাৰ কৰে আৰু হ'ল ৰিজনেল নিউজ যোনটো আঠটা পঞ্চাছ বজাত ছয়টা পঞ্চল্লিছ আৰু নটা পঁচিছ বজাত সম্প্ৰচাৰ কৰে যাতে মানুহবোৰে লোকেল খবৰবোৰ সঠিকভাৱে পায় আৰু চাৰে বাৰটা বজাত ৰবিবাৰ মঙলবাৰ বৃহস্পতিবাৰ শুক্ৰবাৰে মহিলাৰ কাৰণে কিছুমান প্ৰগ্ৰেম অনুষ্ঠিত কৰে স্বাস্থ্যৰ ওপৰত বা শিক্ষা আৰু মহিলাৰ আগবাঢ়ি যাব পাৰে যাতে এইবোৰৰ বিষয়ে দৰ্শকবোৰে

শুনিব বিচাৰিলে গান শুনিব বিচাৰিলে চাৰে সাতটা বজাত এইটো ৰিকুৱেষ্ট কৰিব পাৰে মঙলবাৰ আৰু বুধবাৰে সৰু ল'ৰা ছোৱালীৰ বাবে চাৰে নটা বজাত ৰবিবাৰে সাধু কথা গান আৰু বহুতো সাংস্কৃতিক বস্তু আগবঢ়ায় অসমীয়া ড্ৰামাবোৰ দুটা বজাত আৰু আঠটা বজাত আবেলি বুধবাৰে দিয়া হয় বহুতো ছায়েন্স মেগাজিনছ চাৰে সাতটা বজাত গধূলি বৃহস্পতিবাৰে ছায়েন্সৰ টপিক্সবোৰ আৰু কিমান আগবাঢ়িছে এইবোৰ সাধাৰণ ৰাইজৰ বাবে আগবঢ়ায় ৰেডিঅ' লুইট এটা ৰেডিঅ' ষ্টেচন হয় যোনটো গুৱাহাটী ইউনিভাৰ্চিটিয়ে চলায় এইটো অসমীয়া আৰু ইংৰাজীত সম্প্ৰচাৰ কৰা হয় এইটো এটা শিক্ষাৰ কাৰণে এটা পদক্ষেপ ইয়াৰে এটা প্ৰগ্ৰেম হ'ল মুকলি চৰা যোনটো সদায় সম্প্ৰচাৰ কৰে শনিবাৰৰ বাহিৰে এইটোৱে এইটোত মানুহে ফোন কৰিব পাৰে কিছুমান টপিক ডিছকাছ কৰিব কাৰণে জীৱন জীৱনৰ বা বিজ্ঞান সংস্কৃতি এইবোৰৰ এইটোৱে বহুত বিভিন্ন লোকক আকৰ্ষিত কৰে দোকানী ষ্টুডেণ্ট হাউচৱাইফ আৰু সাধাৰণ ৰাইজ অল ইণ্ডিয়া ৰেডিঅ' অসমীয়াই বহুতো ব্যৱসায়িক ষ্টেচনো চলায় য'ত আমি টক শ্ব' বা সংগীত এইবোৰ বস্তু পাওঁ ৰেডিঅ' গপ শ্বপ নাইনটি ফ'ৰ পইণ্ট থ্ৰী এফ এম গুৱাহাটী ধুবুৰী আৰু ডিমা হাছাওৰ পৰা চলে এইটো অসমীয়া আৰু হিন্দী গানৰ লগতে টক শ্ব'বোৰো কৰাই ৰেডিঅ' মিৰ্চি নাইনটি ফাইভ এফ এম ইয়াত অসমীয়া আৰু হিন্দী গানৰ য়াংষ্টাৰ্ছবোৰৰ কাৰণে দিয়া হয় ৰেডিঅ' লুইটক ধৰিয়ে ইয়াত আৰু এটা ব্ৰাহ্মপুত্ৰ কমিউনিটি ৰেডিঅ' ষ্টেচন নাইনটি পইণ্ট ফ'ৰ এফ এম ডিব্ৰুগড়ৰ পৰা চলোৱা হয় এইবোৰে লোকেল সমস্যা শিক্ষা আৰু স্বাস্থ্য সংস্কৃতি এইবোৰৰ বিষয়ে এটা প্লেটফৰ্ম গঢ়ি তোলে যাতে সাধাৰণ ৰাইজে এইবোৰৰ বিষয়ে আপডে'ট হৈ থাকিব পাৰে